হয় মই মোৰ জন্তুবোৰ যত্ন লওঁ যত্ন লওঁ মানে আৰু মোক সহায় কৰিবলৈ কোনো নাই মই অকলেই যিখিনি কৰিব লাগে সেইখিনি কৰোঁ জন্তুবোৰ মই থাকিব কাৰণে ঘৰ সাজি দিয়া হৈছে গৰুৰ কাৰণে গৰুৰ গোহালি সাজি দিয়া হৈছে আৰু ছাগলীৰ কাৰণে তেওঁলোকৰ ছাগলীবোৰৰ গঁৰাল সাজি দিয়া হৈছে গৰুবোৰ থাকিবৰ কাৰণে মই যথেষ্ট আহল বহলকৈ মহ ডাহৰ পৰা ৰক্ষা পাবৰ বাবে আঁঠুৱা চিলাই তেওঁ গৰুবোৰক গৰুবোৰক তৰি দিয়া হৈছে তাৰ উপৰিও গৰুবোৰে ধৰক লেট্ৰিন কৰিলে প্ৰস্ৰাৱ কৰিলে সেইসমূহ সদায় চাফা কৰোঁ গোবৰবোৰ পেলাই সাৰি পুচি ৰাখোঁ তাৰ উপৰিও প্ৰস্ৰাৱবোৰ ক'ৰবাত যদি থাকিও যায় শুকাই নেযায় সেইবোৰ মচি ভালকৈ সাৰি পুচি ৰাখি থওঁ গৰুবোৰ যদি কেতিয়াবা লেতেৰা লাগি থাকে লওক কেতিয়াবা চিকৰা টিকৰা লাগি থাকিলেও সেইবোৰ আঁতৰাই গা ধুৱাই দিয়া হয় চাবোনেৰে আৰু তেওঁলোকৰ পৰিষ্কাৰকে তেনেকৈ ৰাখোঁ গা পা ধুৱাই গৰুবোৰ চাফা কৰি ৰাখোঁ ছাগলীবোৰ তেনেকে ময়ে গঁৰাল সাজি আঁঠুৱা তৰি দিয়া হৈছে গৰম দিনৰ কাৰণে মহ মহ আৰু ঠাণ্ডাকালিৰ কাৰণে কুঁৱলী চুঁৱলীৰ কাৰণেও অলপ প্ৰ'টেক হয় ছাগলীবোৰ মানে ছাগলীবোৰৰ লেট্ৰিনবোৰ ডেইলী সাৰি থকা হয় সাৰি আৰু পানী মাৰি চাফা কৰি দিয়া হয় খুব গোন্ধ যাতে নাহে প্ৰাসাৱৰ গোন্ধ লেট্ৰিনৰ গোন্ধ অলপ সেইবোৰ সাৰি পুচি আঁতৰলে পেলাই দিয়া হয় সেয়ে ছাগলীবোৰ সেনেকৈয়ে ৰাখো ঠিক ছাগলীয়ে ছাগলীবোৰ তেনেকৈ ৰাখো আৰু